বাইদেউ আপোনাৰ ওচৰত যে অৰ্ডাৰ কৰিছিলোঁ কাপোৰযোৰ পালোঁ হা আজি ইমান ধুনীয়া লাগিছে নহয় আৰু আৰু কি জানে আপুনি যিখন ফটো দিছিলে সেই ফটোখনত মানে মই যেনেকুৱা দেখিছিলোঁ একদম এজ ইত ইজ তেনেকুৱাই আহিছে আৰু কাপোৰৰ কোৱালিটিও বিৰাট ধুনীয়া আৰু কি জানে মই অলপ কনফিউজনত আছিলোঁ মানে ফটোত কেতিয়াবা কালাৰটো চেঞ্জ হৈ যায়তো পিছত অৰজিনেলতো আহিলে অলপ মানে চেঞ্জ হৈ কাপোৰটো কালাৰটো অলপ চেঞ্জ হৈ যোৱা যেন লাগে কিন্ত কাপোৰযোৰ আপুনি যিখন ফটো দিছিলে ন একদম চেম এজ ইত ইজ মানে বিৰাট ধুনীয়া লাগিছে একদম টোটেলি চেটিছফাইড মানে মই আৰু আৰু এযোৰ আছিলে আপোনাৰ ষ্টেটাছত মই দেখি আছিলোঁ মই সেইযোৰ অৰ্ডাৰ দিম হাঁ এইযোৰ কিন্তু ভাল লাগিছে দেই থেংক ইউ